মই এজনী শিপিনী মানুহ মই তাঁত বৈ ভাল পাওঁ তাঁত তাঁত বৈ ভাল পাওঁ মই বিশেষকৈ ৰুমাল তাঁতত ৰুমাল লৈ ৰুমাল বৈ ভাল পাওঁ কাৰণ এদিনত ৰুমাল ছখন বা সাতখন ওলায় কিন্তু গামোচাখন এদিনত এদিনত ফুলটোহে বাচি হয় ঠিক তেনেকৈ কাপোৰযোৰ ব'বলৈ হ'লে এসপ্তাহত এসপ্তাহ বা ফুল বচা হ'লে এসপ্তাহ বা দুসপ্তাহ লাগিব দুসপ্তাহ লাগিব এসপ্তাহ বা দুসপ্তাহ লাগিব সেইকাৰণে ঊলৰ ঊলৰ কাপোৰযোৰত দা সূতাৰ আজিকালি যি দাম বাঢ়িছে সেইকাৰণে মই ৰু ৰুমালখনত মই বেছি লাভজনক বুলি ভাবোঁ কাৰণ ৰুলমালখন যদি মই এদিনত মই চে ছয় সাতখন ব'ব পাৰোঁ তেনেকৈ মই সপ্তাহত সপ্তাহত মই চল্লিছ পঞ্চাছখনো ব'ব পাৰোঁ ওলাব পাৰে ঠিক তেনেকৈ মই গামোচাখনতো গামোচাখনো মই লাভজনক বুলিয়েই কওঁ কাৰণ গামোচাখনৰ ফুলটো এদিনত যদি হয় এই ফুলটো এদিনত হ'লে দুদিনত মানে বৈ পেলাই গামোচাখন শেষ হ'ব পাৰে আটাইতকৈ মোৰ কঠিন কঠিন পোছাক হৈছে কাপোৰযোৰ কাপোৰযোৰ ফুল তুলতেনে সপ্তাহত এসপ্তাহ বা দহদিন লাগে সেয়েহে সেয়েহে সেয়েহে ৰুলমালযোৰ ৰুলমাল ৰুলমালখন সময় কম সময়তে মোৰ কম সময় আৰু কম কম পইচাৰ খৰচতে ব'ব পাৰি